ৱৰ্কশ্বপ বা কুকিং ক্লাছ লোৱা নাই কিন্তু সৰুপৰা মা আইতাহঁতে বনোৱা দেখাই দেখিয়ে বনাবলৈ শিকিছোঁ কচুশাক মাটিদাইল কচুশাক ওলাওঁতে খাই ভাল লাগে সোমাওতে আকৌ যেতিয়া কচুশাক নাইকীয়া হয় তেতিয়া খাই ভাল লাগে কচুশাক কণবিলাহী দি মাছৰ মূৰ দি এইবোৰ দি খাই ভাল লাগে কচুশাকখিনি বনাওঁতে প্ৰথমতে বইল কৰি পানীখিনি পেলাই দিব লাগে তাৰপিছত ভাজিপেলাই শুকানকেও খাব পাৰি পনীয়াকৈ অকণমান জুলীয়াকৈ তাত জালুক দি মাছৰ মূৰ দি খায়ো ভাল লাগে কেতিয়াবা কেতিয়াবা টেঙা দি খাই বেছি ভাল লাগে মাটিদাইল মাটিদাইলো খাই ভালেই লাগে মাটিদাইল গোটা মাটিদাইল আনি দলি পেলাই ফালি লৈ অকণ খাৰ কাঠআলু ঔটেঙা এইবোৰ দি খাই ভালেই লাগে মাটিদাইলখিনি মাঘ বিহু সময়ত বেছিকৈ খোৱা হয় পথমতে বনাওঁতে সিজা নাছিলে মায়ে ক'লে কলখাৰ অকণমান দি দিবি কলখাৰ দিলে মাটিদাইল সোনকালে সিজে তাতে যদি কাঠআলু ঔ টেঙা হয় আৰু ভালেই লাগে

খাই দুইটাই ভালপাওঁ যদিও পাবলৈ আজিকালি দিগদাৰেই হয় কাঠআলু চিজনতহে বেছি ভাল লাগে মাটি দাইলটো খাই কুকিং ক্লাছ লোৱা নাই কিন্তু নতুন যিখিনি খাদ্য শিকিবলৈ মন যায় ফাষ্টফুডৰ দোকানত যিবোৰ বিকে মম' আৰু চাওমিন তাওমিন এইবোৰ চিকেন পকোৰা এইবোৰ বনাই ভালেই লাগে খাই ভালে লাগে এইবোৰ বনাবলৈ মন যায় এ শিকিবলৈ মন আছে তেতিয়াও অসম আমাৰ নিজৰ পুৰণা যিখিনি খাদ্য সেইখিনি খায়ে বেছিয়েই ভাল লাগে মাছৰ পিতিকা পোৰা মাছৰ পিতিকায়ে হওক পোৰা মাছ আকৌ সৰু মাছ সৰু মাছ খৰিচা দি বনাই খাই ভাল লাগে আমাৰ যিখিনি খোৱা বস্তু মাছ হওক খৰিচা এনেকৈ দি দি বনাই গাহৰি মাংস লগত খৰিচা দি বনাই খাই ভাল লাগে এনেকৈ কিছুমান খাই ভালে লাগে কিন্তু বনাবলৈ শিকিবলগা হয় আৰু পথম বনাওঁতে অকণমান খেলি মেলি হয়েই নিমখ তেল জোখত নপৰেই বনাওঁতে বনাওঁতে আৰু জোখত আহিছেগৈ এতিয়া